মোৰ যোৱাকালি আও মই পা ক'লো মই মাধুৰ্য্য নাথে ক'লো মই যোৱাকালি মানে আপোনাৰ মটৰ এটা লগাইছিলো কিন্তু মটৰটো কি হৈছে আজি ৰাতিপুৱাৰ পৰা কি হৈছে ৰাতিপুৱা গা ধুব যাওঁতে পানী চুইচটো দিছো পানী চুইচটো মানে পানী নহা হ'ল মানে মটৰত পানী নুঠে এইটো মানে মটৰটো হ'ল এসপ্তাহমান আজি লোৱা নাজানো কি ৱাৰেণ্টি নে কি আছে বুলি কৈছে গম নাপাওঁ আৰু কি বা হৈছে আপুনি এবাৰ আহিব পাৰিব নেকি একেইদিনতে পাৰিলেতো আজিয়ে আহক এতিয়া কি হ'ব মানে কেনেকৈ এইকেইদিন পানীৰ ব্যৱস্থাটো কেনেকৈ কৰো দম নাজানো আৰু এইবিলাক দূ দূৰো হয় যাই অকণমান আমি গাৱলীয়া জেগাত থাকো অকণমান আনিছিলো টাউনৰ পৰা গৈ পেলাই এতিয়া আকৌ টাউনলৈ গৈ পেলাই আকৌ মটৰটো অনা পছিবলো নহয় আপোনাৰ নম্বৰটো পালো মই এফালৰ পৰা ক'লে কি আপুনি ঠিক কৰে বুলি পাৰিলে আজি এবাৰ আহক এতিয়া আপোনালোকে যদি এনেকৈ কয় কি হ'বগৈ আমাৰ পানী কি খাম কওকচোন দমকলটো যোনটো আছিল দমকলটো যোনটো আছিল সেইটো দমকলো এতিয়া সেয়া হৈ গ'ল এতিয়া মানে সেইটো পানী টেংকিটোৰ লগত হেৰিটোৰ লগত ফিক্স কৰি দিলে পানীও নোলোৱা হ'ল এতিয়া তেনেকুৱা একো প্ৰব্লেম নাই খালী এই মানে যেতিয়া টেপটো মানে নতুনকৈ আমাৰ ৱায়াৰিং চুয়াৰিং কৰিছে পাইপ চাইপ নতুনকৈ লগাইছে এই বাথৰূমতো কিবা অলপ প্ৰব্লেম দি আছে শ্বাৱাৰটো ইফালে অনো নহয় কি হৈছে কি হৈছে সেইখিনিও অলপ ঠিক কৰি দিব লাগিছিলে তাকে পাৰিলে আজি নোৱাৰিব নেকি ঠিকে আছে লাগিছিলে তাকে ঘৰতো কৈ আছে কিবা এটা কৰিব লাগিছিল বুলি এতিয়া ঠিক আছে তেতিয়াহ'লে কাইলৈ আহিব খালী নহাকৈ নাথাকিব আৰু ঠিক আছে দিয়ক হয় হয় হয় ধন্যবাদ হয়